আমি ঘৰত সাংস্কৃতিক উৎসৱ যেনে বিহু পূজা দৌল সেইবিলাক আমি ঘৰত বা ওচৰৰ চুবুৰীত পালন কৰোঁ যেনে বিহু ঘৰতে পালন কৰোঁ মাঘ বিহুত আমি লাৰু পিঠা এইবিলাক বনাওঁ আলহী আহে খোৱা বোৱা ব্যৱস্থা কৰোঁ গৰু বিহু গৰু ধোৱা ডাঙৰজনক সেৱা কৰা লগতে বিহুৱান দিয়া আমাৰ এইবিলাক পৰম্পৰা পালন কৰোঁ তাৰ পিছত আকৌ ব'হাগ বিহু পালন কৰোঁ ব'হাগ বিহুতো সেই একে ধৰণে পিঠা লাৰু এইবিলাক বনাওঁ ডাঙৰ সকলক সেৱা জনাওঁ নামঘৰ আদিত শৰাই আগবঢ়াওঁ বিহুৱান দিওঁ কাতি বিহু পালন কৰোঁ কাতি বিহুত আমি চোতালত চাকি শৰাই আদি পথাৰত চাকি দিওঁ বাটত কলপুলি পুতি হেৰি চাকি দিওঁ কেওঁফালে চাকি বন্তি জলাওঁ ল'ৰা ছোৱালী আদিৰ জন্মদিন উৎসৱ পালন কৰোঁ ঘৰতে ৰাতিপুৱাৰ পৰা খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ সকলোবোৰ ধৰণৰ বস্তু নিজে যোগাৰ কৰি নিজে আলহী অতিথিক খোৱাও সোধ পোচ কৰোঁ আৰু লগতে ওচৰত বিহু উৎসৱ পূজা পাৰ্বণ পূজা বিহু উৎসৱত যেনেকোৱা সাংস্কৃতিক অনুষ্ঠান নৃত্য গীত আদি পৰিবেশন কৰে সেইবিলাক

মূৰ্তি আদি সেৱা লওঁ নাচ ভাওনা আদি হেৰি মাতে তাত সেইবিলাক বস্তু আমি চাবলৈ যাওঁ বহুত ধৰণৰ বহুত বেলেগ ধৰণৰ বস্তুবিলাকো তাত দেখা পাওঁ আমি ঘৰত থাকি যিবোৰ বস্তু দেখা নাপাওঁ ঘৰ ওলাই গ'লে উৎসৱ পাৰ্বণত সেইবিলাক বস্তু দেখা পাওঁ সভা হয় আমাৰ সভাত যিকোনো ধৰণৰ বস্তু পোৱা যায় চবেই তেনেকুৱা ডাঙৰ ডাঙৰ গায়ক অথবা সাংস্কৃতিক অনুষ্ঠান এইবিলাক মাতে বা আমি চাবলৈ যাওঁ